মই এগৰাকী কিতাপপ্ৰেমী হিচাপে পুথিভঁৰাল বিচাৰি ফুৰোঁ আৰু সেই অনুপাতে মই বিশ্বনাথ চাৰিআলিত অৱস্থিত জিলা পুথিভঁৰাললৈ প্ৰায়ে গৈ থাকোঁ আৰু মোৰ ঘৰতো ব্যক্তিগতভাৱে এটি সৰু পুথিভঁৰাল আছে য'ত মই মোৰ প্ৰিয় পুথিসমূহ সংৰক্ষণ কৰি ৰাখিছোঁ আৰু যেতিয়াই মই আজৰি সময় পাওঁ সেইসময়ত মই কিতাপসমূহ উলিয়াই পঢ়োঁ আৰু আগ্ৰহী ব্যক্তিকো মই পঢ়াবলৈ চেষ্টা কৰোঁ কিতাপ সঁচাকৈ মানৱ মানুহৰ বন্ধু কিতাপ পঢ়িলে মানুহ আন্ধাৰৰ পৰা জ্ঞানৰ পোহৰ পায় গতিকে সেই অনুপাতে সকলোৱে কিতাপ পঢ়িব লাগে মোৰ এটি সপোন আছে যে এনেকুৱা এখন পুথিভঁৰাল খুৰা খোলাৰ য'ত এজন ব্যক্তিয়ে জীৱনৰ আৰম্ভণিৰ পৰা মৃত্যু পৰ্য্যন্ত বয়স অনুপাতে যেনেকুৱা ধৰণৰ কিতাপ বিচাৰে তথা পৃথিৱীৰ বিভিন্ন কথা জানিবৰ বাবে বিভিন্ন বিষয়ৰ যিধৰণৰ জ্ঞানৰ বস্তু পাব বিচাৰে যিসমূহ কিতাপত সেই সকলোসমূহ কিতাপ সামৰি এটি বৃহৎ আকাৰ পুথিভঁৰাল মোৰ অঞ্চলত গঢ় দিবৰ বাবে মোৰ এটি সপোন আছে আৰু এই সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ মই অহৰহ চেষ্টা চলাই আহিছোঁ